ফুৰিবলৈ যাবলৈ ঠাই এখন পচন্দ কৰা ক্ষেত্ৰত মানুহে প্ৰথমতে পৰিৱেশ জলবায়ু যাতায়তৰ সুবিধাখিনি চাই ল'ব লাগে ভালকৈ গুৰুত্ব দি আৰু আজিকালি যিহেতু বহুত এইবিলাক ঘটনা ঘটি আছে তো ওচৰে পাঁজৰে মানুহৰ দূৰত্বটো কিমান সেৰেঙা নে ঘন সেইটো চাই ল'ব লাগে ওচৰত যাতে মানুহ থাকে আৰু তেওঁলোকে যিটো ভাষা ব্যৱহাৰ কৰে সেই ভাষাটো যাতে অকণমান বুজি পোৱা বা অলপমান হ'লেও ক'ব পৰা জ্ঞানকণ থাকিব লাগে বুলি ভাবোঁ মই আৰু মনৰ ভাৱ আদান প্ৰদানৰৰ কাৰণে যাতে তেওঁলোকেও আমাৰ ভাষাটো অকণমান বুজি পায় আমিও যাতে তেওঁলোকৰ ভাষাটো অকণমান বুজি পাওঁ বা ক'ব পাৰোঁ এনেকুৱা ধৰণৰ অকণমান ভাষাৰ জ্ঞানটো থাকিব লাগে আৰু যাতায়তৰ সুবিধাখিনি থাকিব লাগে বুলি ভাবোঁ তাৰপিছতে পানীৰ সুবিধাটো থাকিব লাগে পানী যাতে ভাল পানী হ'ব লাগে জলবায়ু চাব লাগে আৰু বিশেষকৈ ভাষাটো কিন্তু মই ভাবোঁ ইজনে সিজনৰ ভাষাটো ভাষাৰ অলপ হ'লেও জ্ঞান থাকিব লাগে বুলি ভাবোঁ কাৰণ ভাষাৰ জ্ঞানটো থাকিলেহে আমি নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰোঁ তো সেইখিনি গুৰুত সেইখিনি দিশত গুৰুত্ব দি যদি আমি কোনোবা জেগাত ফুৰিবলৈ যোৱা হয় তেতিয়া বেছি সুবিধা হয় অসুবিধা সন্মুখীন নহ'ব বুলি মই ভাবোঁ তো ভাষাৰ জ্ঞান থকাটো মই অতিকৈ প্ৰয়োজন বুলি ভাবোঁ